হাঁহ কুকুৰাৰ জাত বাচনি মানে হাঁহতো কেইবাবিধৰো থাকে এবিধ হাঁহ পাতি হাঁহ আৰু এবিধ হৈ গ'ল ৰাজহাঁহ তাৰপাছত আৰু এবিধ হ'ল চীনা হাঁহ আৰু এবিধ কেম্বেল হাঁহ মই যিটো ঘৰত পাতি হাঁহ বুলি কৈছিলোঁ যিটো পাতি হাঁহৰ নামৰ কথা কৈছোঁ সেই হাঁহটো মাংস খাবলৈ

সোৱাদৰ আৰু যিটো চীনা হাঁহৰ কথা কৈছোঁ মাংস খাবলৈ সেয়ে হাঁহ টান আৰু

কেম্বেল হাঁহৰ মাংস অলপমান লিকটীয়া মুৰীয়া ৰাজহাঁহৰ মাংসটো ভাজা মাংস খালে যে যিটো পোৱালিৰপৰা ডাঙৰ হয় ডেকেৰি হৈ থাকিলে খাবলৈ ভাল আৰু বুঢ়া ৰাজহাঁহৰ মাংস খাবলৈ টান হয় দাঁতৰ পৰা চোবাব নোৱাৰি আৰু দেশী দেশী হাঁহৰ মাংস খাবলৈ খুবেই ভাল হাঁহৰ মাংস হাঁহ হাঁহৰ মাংস মানে খাবলৈ ভাল মাঘ ফাগুণ আঘোণ পুহ মাঘত খাবলৈ সোৱাদ হয় মাংস তেলিয়া হয় আৰু বাৰিষাত খাবলৈ অলপ বেয়া লাগে বাৰিষা যেতিয়া বৰষুণ দিয়ে তেতিয়া হাঁহৰ মাংসটো অলপ কেঁচেমা গোন্ধাই মানে খাবলৈ বেয়া লাগে ৰাজহাঁহ মাংস খাবলৈ মানুহৰ হ'লে ৰাজহাঁহ এটা মাৰিলে খাবলৈ মানে মাংস সৰহ হয় মাংস কমি নাযায় সৰহ মানুহ হ'লে ৰাজহাঁহ মাৰিব লাগে আৰু ডাঙৰ কম মানুহ হ'লে মানে তিনিটা চাৰিটা মানুহ হ'লে এটা পাতি হাঁহে যথেষ্ট হাঁহৰ ভিতৰত মানে যেতিয়া হাঁহ আমি উমনি দিওঁ বা পোৱালি জগাব সময়ত বা কণী পাৰি থকা সময়ত হাঁহবিলাকৰ মূৰ ঘূৰণি বেমাৰ লাগে বেমাৰ আমি মানে ঘৰুৱা পদ্ধতিত আমি এইখিনি বিলঙনি পাৰি হাঁহবোৰক খোৱাব লাগে

ঠাণ্ডা দিনত হাঁহ পোৱালি বচাবলৈ অলপমান অসুবিধা হয় হাঁহ পোৱালিবিলাক ভালদৰে তলত বস্তা পাৰি ওপৰত কাপোৰ পাৰি পোৱালিবিলাক কাৰ্টুনৰ ভিতৰত সুমোৱাই গৰম কৰি ৰাখিব লাগে হাঁহ পোৱালি যেতিয়া একো নাপাৰি যদি তলত শোৱাবলগীয়া হয় তেতিয়া হ'লে ঠাণ্ডা পায় হাঁহ পোৱালিবিলাক মৰিও যাব পাৰে আৰু ওচৰত মাহত যদি পোৱালি ওলায় মোৰ ঘূৰাই পোৱালি এটাও নাবাচে গোটেইকেইটা মৰি থাকে সেইকাৰণে মানুহে হাঁহ পোৱালি যদি তুলিব বিচাৰে বা হাঁহ হাঁহৰ হাঁহ পুহিব বিচাৰে সেই মানুহগৰাকীয়ে সদায় ফাগুণ মাহঁতে পোৱালি উলিয়াব লাগে নহ'লে বহাগত উলিয়াব লাগে চ'তত পোৱালি উলিয়ালে মূৰ ঘূৰণি বেমাৰ হয় পোৱালি নষ্ট হয় এটাও নাথাকে অঁ হাঁহৰ অকণমান গৰম সহ্য কৰিব নোৱাৰে বিশেষকৈ এই শাওন ভাদমহীয়া হাঁহবোৰ ধৰফৰাই মৰিও যাব পাৰে সেকাৰণে গৰম দিনত অকণমান হাঁহবিলাকক চেচা জেগাত ৰাখিব লাগে